আমি টেপৰ পানী নাপাওঁ টেপৰ পানী পালে আমাৰ জীৱনটো এনেকৈ হয় টেপৰ পানী পাবলৈ হ'লে আমি আমাৰ মটৰ লগতে টেংকি ব্যৱস্থা কৰিব লাগিব তাৰ লগতে আমি তাৰ ওপৰত ফিল্টাৰৰ ব্যৱস্থা কৰিব লাগিব তাৰ তাৰ সহযোগীতে আমাৰ পানীখিনি টেপলৈ পৰিবহণ হ'ব আৰু তাৰ ওপৰতহে পানী পৰিষ্কাৰকৈ ওলাব হয় আমাৰ পানীখিনি বৰ্তমানৰ বাবে এতিয়া পৰিষ্কাৰ হৈয়ে আছে